এইয়া আছোঁ বিহুৰ কাৰণে যা যোগাৰ চলাই আছোঁ কি কৰিছ তই অঁ চাহ তাহ খালিনে কি অঁ চাহ তাহ খালোঁ খাই বৈ এতিয়া এই দোকানতে বহি আছোঁ

অঁ যাম বুলি ভাবিছোঁ অঁ যাম বুলি ভাবিছোঁ ক'লৈ গ'লে ভাল হ'ব সোণাৰীলে গ'লে ভাল হ'ব অঁ সোণাৰীলৈকে যাওঁ

ময়ো তাতে যাম বুলি ভাবিছোঁ অঁ সোণাৰীত অকমান বস্তু সস্তা বুলি কৈছে অঁ তাক অঁ অঁ বেছি দাম বেছি দাম দি কিনিবই নোৱাৰিম নহয় সস্তিয়াতে সোমাব লাগিব হে এতিয়া হেৰি পিঠা চিঠা ঘৰতে বনাবিনে সেইবোৰ কিনি আনিবি অঁ অঁ অঁ অঁ অঁ ময়ো ভাবিছোঁ চিৰা কিনি আনিম বুলি চিৰা বোলে তাত অকমান সস্তা হেনো হেৰি সৰহকে ল'লে হেনো পঞ্চাছ টকাকে দিয়ে বোলে অঁ গাখীৰ কিনিব লাগিব টেকেলি আনিব লাগিব তাৰমানে গ'লে এতিয়া গোটেই বজাৰখন মানে তাতে কৰি আনিব লাগিব বিহুৰ কাৰণে ধৰ এতিয়াতো ঢেঁকীটোত চা তিলপিঠাটো এতিয়া ঢেকীত খুন্দিলেহে হয় তিল পিঠাখিনি কিনিম বুলি ভাবিছোঁ তিল পিঠাখিনি কিনি আনি তাৰপিছত তোৰ গুড় চিৰা বাকী বাৰু সান্দহটো হৈ যাব বাৰু ঘৰতে বাৰু তাৰপিছতে হেৰি চিৰা আনিম তাৰপিছত আকৌ এইবোৰ মানে কাঠ আলু চবজি পাতি চববোৰ একেচতে লৈ আহিম আৰু তাৰপা হেৰি ছোৱালীকেইজনী কাপোৰ লাগে বুলি কৈছে নহয় সিহঁতলে কাপোৰ আনিব লাগিব অঁ অঁ সিহঁতক নিব লাগিব পচন্দ কৰিব লাগিব নহয় আকৌ সেহেঁতি আকৌ বোলে এইবাৰ বোলে হেৰি মাঘৰ বিহু মানে একদম মেখেলা চাদৰ পিন্ধিটো একদম ঢেঁকীত পিঠা খুন্দা পা বোলে হেৰি এইবোৰ বোলে ৰিলচ বনাব লাগিব বুইছ নাই অসমীয়া গহনাও লাগে নহয় আকৌ চব আনি দিব লাগিব ও

নাৰিকল কেই টকাকে ল'ব জানো পায় পঞ্চাছ টকামান ল'ব চাগে এই হেৰিটো বাকলি লগাটোতকে সেই গুচাই থোৱাটো আনিবলে ভাল ভিতৰটো বৰ ধুনীয়া ওলায় অ নাৰিকলৰ সেইটোকে ল'ব লাগিব হেৰি তাত আকৌ সেইটো সিহঁতৰ যোৰাটো চল্লিছ টকানে কেই টকাকে দিয়ে চাগে অঁ চিৰা দৈ তাৰপা হেৰি আনিম আকৌ এইবাৰ নহ'লে মুৰি লাডু বনাম তাপাই আনিম অকমান সস্তা বোলে সোণাৰীত

অঁ অঁ অঁ তাৰপিছত তোৰ আকৌ হেৰি কেকৰ বস্তু অলপ তাৰপা কিনি আনিম অঁ দৰকাৰ হৈ আছিলে বিহুত আৰু আজিকালি চব চলে নহয় কেক চেক সেইবোৰ কিবা কিবি ও তিলৰ দাম বহুত হ'ল চাগে অঁ ও তাপা সোণাৰীত তোৰ হেৰি আহে নহয় সোণাৰীত তোৰ নাগিনীবোৰ আহে নাই বিহুৰ কাৰণে বিহুৰ কাৰণেতো একদম বহাগ বিহুৰ কাৰণে তোৰ হেৰি কৰিব লাগিব এই জাৰু কেইটামান কেইটামান লৈ আহিম দুইজনীয়ে জাৰু যদি লওঁ অকমান সৰহকে ল'ব নহয় ঘৰ সাৰিবলৈ নতুন বছৰত জাৰু লাগিব নাই ফুল জাৰু ল'ব লাগিব অ হেৰি এই আজিকালি জোৰা কাপোৰ বহুতে পিন্ধিছে নাই একেলগে পিন্ধিবলৈ মন নাযায় হেৰি ল'ব লাগিব মেখেলা বেলেগ চাদৰ বেলেগ তেনেকুৱাকে আনিব লাগিব খালী সোণাৰী এম বজাৰত তই বস্তু কিনিব নোৱাৰ দাম বহুত নাথাকে অঁ অঁ তাত হেৰি পায় নাই বাৰু অসমীয়া গহণাৰ বস্তু পাই নাই বাৰু

অঁ অঁ নহয় সেইখনততো নাথাকে বাৰু বেলেগতে চাম তাৰপিছতো এতিয়া হেৰি লাগিছিলে বিহুৰ কাৰণে তাৰমানে মোক এই মানে এনেই আৰু ডাঙৰ মানে বয়সস্থ মানুহবিলাক আহিলে হেৰি লাগে নহয় এনে কাঁহৰ বস্তু লাগে নাই মানে বাতি চাতিত দিলে ভাল লাগে আৰু আমাৰ ধৰক এইবোৰ ফাইবাৰ বস্তু দিলে বেয়া সোণাৰীত অকমান কাঁহৰ বস্তু সস্তা বুলি কৈছে তাৰ পৰাই তোৰ বাতি দুটামান ল'ম বুলি ভাবিছোঁ কাঁহৰ বাতি দুটামান বিহুৰ কাৰণে তাৰপাছত তোৰ হেৰি আকৌ এইটো কি বুলি কয় গাহৰি মাংস চাহৰি মাংস আমি তাৰ পৰাই লৈ আহিম ওলাবি সোণাৰীত সস্তা বোলে আমাৰ মেইন খানা গাহৰি মেইন ন তাপাই আনিব লাগিব অঁ মই হেৰিও কিনিব লাগে এইটো কি বুলি কয় এই চেণ্ডেল এযোৰো ল'ব লাগে অঁ এইবোৰ তোৰ অঁ মাক লৈ ল'বি আকৌ অঁ তাৰমানে বিহুৰ গোটেই মাছ মাংস আদিপা সমস্ত সোণাৰীতে কৰিম বুলি ভাবিছোঁ আনকালে বেলেগত কৰো নাই ও ও আৰু সোণাৰীত কোনোবা চিনাকী মানুহ আছে যদি হেৰি কৰিবি আকৌ মানে ক'ত বস্তুবোৰ কিনিলে ভাল হ'ব ভাল বস্তু পোৱা যায় অঁ পূৰা অঁ একদম হেৰি চিৰা তোৰ মালভোগ ধানৰ আনিলেহে ভাল হ'ব মালভোগ ধানৰ চিৰা আৰু তোৰ দৈ এতিয়া হেৰি আনিবি নে কি বাৰু টেকেলি নে সেই চুঙাকেইটা আনিবি টেকেলি অঁ টেকেলি অঁ ভাল হ'ব এতিয়া দৈবোৰ দাম কেনেকে ল'ব আকৌ মাঘৰ বিহুত আকৌ বিহু বুলি একদম ভোগালী জলপানৰ দাম বহুত হয় নহয় আকৌ অঁ তাত গছ এই তাতে কৰিম আৰু বজাৰবোৰ তাতে মুঠতে তাতে কৰিম আৰু তাৰমানে আকৌ অঁ অঁ তাৰমানে হেৰি আকৌ য'ত ত'ত আকৌ যাবলৈ নাই আৰু লাগিলে গাড়ী এখনকে লৈ যাম একে চোতে বজাৰ চজাৰ কৰি মেলি আৰু তাৰপৰা তই গুচি আহিম মাঘৰ বিহুত দেখোন কাঠ আলু খাবই লাগে কাঠ আলুটো ল'বই লাগিব কাঠ আলু তাৰপিছত তোৰ এইবোৰ আখৈ চাখৈ মুঠতে এইবাৰ অলপ বিহুটো ধুনীয়াকে হেৰি পাতিম বুলি ভাবিছোঁ আৰু মানে মানে এই ধৰ ধৰ পিঠা বনাবোৰ অকণমান সৰহ সৰহকে মানে হেৰি হ'লে ভাল লাগে নাই আলহী বহুত আহে নহয় তাৰপিছত তোৰ আৰু কি কি আনিবি আমাৰ যে দুজনী নহয় দুজনী দুজনীলে সমান সমান বস্তু আনিব লাগিব দে নহ'লে কাজিয়া লাগিব দুইজনীৰ দুইজনী লগত যাবই টাউন পোৱাৰ লগে লগে সিহঁতক আৰু ধেৰ বস্তু লাগে বুলি ক'ব মই যে হেৰি কৰিম বুলি আজিকালি সেই আত্মসহায়ক গোট মহিলাবিলাকৰ আকৌ সেই সোণাৰীত বৰ ধুনীয়া ধুনীয়াকে অঁ বিকে তাৰমানে হেৰি বহুত সেই মানে গোটৰ মহিলাই সেইবোৰ বিকে বুলি কৈছে নাই সিহঁতৰপা সেই আনিব লাগিব অলপ কিবা কিবি হয় তেতিয়া ভালো পাব ন সিহঁতেও ব্যৱসায় কৰিবলৈ আহিছে ন গোটৰপা গোটৰপা লোণ লৈ সিহঁতি সেইবোৰ বনাব লোণৰ পইচা ধৰক সেইবোৰ বনাব বিকিবলে আহিব মানে এই মোৰ যে তিলৰ লাডু বনালে ভাল নহয় তাৰমানে মই তিলৰ লাডু কেইটামান কিনি আনিব লাগিব টানো হয় কেতিয়াবা কোমল হয় ভাগি থাকে সেই গোটৰ সেইবোৰৰ পৰা হেৰি লৈ আহিম এইটো কি বুলি কয় তিলৰ লাডু অলপ কিনি লৈ আহিম আৰু তোৰ নাৰিকলৰ যদি দামটো যদি বেছি কয় নাৰিকলৰ মানে লাডু লচকৰা কিনিহে আনিম বিহু আকৌ বস্তুবোৰ বৰ দাম কৰি দেখায় নহয় আকৌ আৰু তই বেছি বেছি মানে বিহু ওচৰা ওচৰিকে গ'লেও মানে বহুত ভিৰ হ'ব এই এতিয়া মানে চৈধ্য তাৰিখে বিহু নহয় ন অঁ নহয় সেইটোৱে কৈছোঁ চৈধ্য তাৰিখে বিহু নাই আমি তাৰমানে হেৰি তাৰিখ মানে নহয় এই একদম মানে সম্পূৰ্ণ দৈ হৈ যোৱা টেকেলিকিটা আনিব নেলাগে অকণমান যে বোলে আৰু বোলে কাইলে আজি আনিলোঁ বোলে কাইলে মানেহে দৈ হ'ব তেনেকুৱা টেকেলিহে আনিব লাগে অলপ অলপ দৈ হৈ থকাবোৰ নহ'লে টেঙা হৈ যাব নহয়

অঁ তালে গ'লেহে এতিয়া আজিকালি আকৌ নতুন নতুন ডিজাইনে ডিজাইনে হেৰি মোৰ আকৌ হেৰি পিঠা খাবলে বৰ মন গৈছে এবাৰ এনেকুৱা কিনি আনিম বুলি ভাবিছো এইবোৰ যে গোটৰ মানুহবোৰে যে বিকে যে জেং পিঠা নে কি কয় জেং পিঠা আকৌ হেৰি এনেকে আঙুলিয়ে হেৰি কৰিটো দিয়ে যে দি পিনে যে ভাপত বনাই পিনে ৰ'দত শুকুৱাই থয় যে পাপৰটো লেখিয়া যে তেলত ফ্ৰাই কৰি দিয়ে আকৌ ফুলি ফুলি যায় যে

সেনেকুৱা এইবাৰ দুপেকেটমান কিনি আনিবিচোন খাই চাবলে ওলাবি

মই মই এবাৰ বনাইছিলোঁ ঘৰত কিবা নহ'ল বস্তুটো কিবা এটা গণ্ডগোল হ'ল সেইকাৰণে এইবা সেই তাপা কিনি আনিম বুলি ভাবিছো আকৌ তাত সেই আত্মসহায়ক গোটৰ বোলে মানুহে বিহুত বৰ ধুনীয়া মেলা অঁ অঁ ঘৰতেই বনোৱা এতিয়া ৰাখো নে কি বাৰু আকৌ পিছতকে পাতিম এইটো বিষয়ত তই আকৌ ফোন এটা কৰিবি যাবলে হ'লে মাক সুধি ল'বি হ'ব হ'ব দে বাই বাই